হেল্ল' অঁ মোক পাচলি লাগিছিলে অকণমান বেছিকৈ লাগে দিব পাৰিবনে অঁ গুৱাহাটীত গুৱাহাটীত গুৱাহাটীত আনিব বিচাৰিছিলোঁ

অঁ গুৱাহাটীত আপোনাৰ মোৰ এই লিচুবাগান হেঙেৰাবাৰী চিনি পায়নে গণেশগুৰিৰ ভিতৰত যে গণেশগুৰিৰপৰা সোমাই আহে নে অঁ

অঁ কি কৈছে অঁ আচ্ছা আচ্ছা নেটৱৰ্কৰ কাৰণে ভালকৈ শুনা নাই ৰ'ব অঁ মানে মোক হেৰি মানুহবোৰ ইমান চিনাকী নহয় বাৰু মোক হেৰি লাগিছিল ফুলকবি লাগে এক কুইণ্টলমান আৰু আলু লাগিছিলে আৰু জলকীয়া লাগিব আৰু গাজৰ এনেকৈ কিবাকিবি লাগিব আৰু মই আপোনাক লিষ্টখন বাৰু পঠাই দিম কিন্তু কিমান দিনৰ ভিতৰত দিব পাৰিব

অঁ অঁ আৰু আপোনালোকেটো চাগৈ বেছি ঔষধ চৌষধটো দিয়া দিয়ি নকৰে ন অঁ অঁ অঁ

অঁ অঁ ঠিক আছে ঠিক আছে মই আপোনাক পঠাই দিছোঁ দিয়ক হোৱাটচএপত দি দিম ঠিক আছে অঁঁ অঁ আৰু সেয়া ঠিক আছে হ'ব দিয়ক মই পিছত ফোন কৰি ল'ম দিয়ক ঠিক আছে